মই ৱেবছাইটটোলৈ গৈ প্ৰথমে মোৰ অঁ অঁ প্ৰথমে হুডি বিচাৰিম আৰু মই তাৰপৰা মোৰ মন পচন্দৰ ৰং আৰু আকাৰ বিচাৰি চাম যদি মই মোৰ নিজে বিচৰা দৰে ৰং আৰু আৰু ভাল ধৰণে পাওঁ তেতিয়া মই অৰ্ডাৰটো দিব পাৰিম আৰু সেইটো সবিশেষ মই বিচাৰিছোঁ